ৰন্ধা কামটো হ'ল মোৰ এটা ব্যৱসায় সেই ব্যৱসায় ভিত্তিত মই ৰান্ধনি কামটো কৰোঁ কেতিয়াবা মই মা মাংস যদি মই বনাওঁ মাংস বনালে মাংসত যদি নিমখ বেছি হয় হালধি বেছি হয় তেতিয়াহ'লে নিমখ বেছি হ'লে মই কেঁচা পান দি সেইটো মই মিলাই দিওঁ আৰু যদি ৰং বেছি হয় হালধি বেছি হয় তেতিয়াহ'লে মই কেঁচা তেল মাৰি মই সেইটো মানুহক খাব পৰা কৰি দিওঁ কিন্তু অন্যায় নকৰে সেইটো হালধিত কোনো চাইড এফেক্ট নাই

আৰু মই যেতিয়া মাংস বনাম মাংস বনালে মই মাংসত অধিক মছলা মই প্ৰয়োগ নকৰোঁ মানুহে মাংস খালে যেন তেওঁৰ কোনো অন্যায় নহয় অন্যায় হোৱাকৈ মই কোনো মছলা প্ৰয়োগ নকৰোঁ মই মছলা প্ৰয়োগ কৰোঁ আদা নহৰু পিয়াঁজ জিৰা ধনিয়া গৰম মছলা এইখিনিয়ে মই তাৰমানে বেছিকৈ মই মছলা প্ৰয়োগ কৰিলে মানুহৰ যে অন্যায় হয় সেইটো মই ভাল নাপাওঁ কাৰণ মই নিজেও ভাল নাপাওঁ মছলা বেছি আনকো মই মছলা খোৱাই ভাল নাপাওঁ